গে'মিং স্মৃতি অৰ্থাত খেলৰ স্মৃতি খেলৰ স্মৃতি বুলি কোৱা আগত মই এটো ক'ব বিচাৰিছোঁ মোৰ প্ৰিয় খেলটো মোৰ প্ৰিয় খেল হৈছে ক্ৰিকেট এবাৰ মই আমাৰ মহাবিদ্যালয়ৰ খেলপথাৰত খেলিবলৈ গৈছিলোঁ অৰ্থাত খেল হৈছিল আচলতে আমাৰ এটা দল আছিল দলটোৰ ফালৰ পৰা মইও সেই খেলখনত প্ৰতিযোগী আছিলোঁ খেলখনৰ খেলখন বহু স্মৰণীয় আছিল আচলতে বা মোৰ জীৱনৰ বহু স্মৰণীয় হৈ আছে এতিয়াও এইবাবে কাৰণ সেই খেলখনত বহু কিবা কিবি হৈছিল আচলতে মই বেটো ধৰোঁ বলোঁ কৰোঁ মই আমি যেতিয়া টছ হয় খেলত টছ হোৱাৰ পিছত আমি প্ৰথমে বল পাইছিলোঁ বল পোৱাৰ পিছত মই দ্বিতীয়টো অভাৰ দিবলৈ পাইছিলোঁ বল প্ৰথম অভাৰটো মোৰ লগৰ এজনে কৰিলে দ্বিতীয়টো অভাৰ মই দিবলৈ পাইছিলোঁ যেতিয়া দিবলৈ গৈছিলোঁ প্ৰথম বলটোতে কিন্তু মই চাৰি খাইছিলোঁ মানে ফ'ৰ এটা খাইছিলোঁ তাৰপাছতে দ্বিতীয় বলটো এ একো মাৰিব নোৱাৰিলে বেট ধৰি থকাজনে আৰু আৰু মাৰিব নোৱাৰিলে আৰু তৃতীয় নম্বৰ বলটোতে মই কিন্তু তেওঁক আউট কৰি দিছিলোঁ আৰু সেইবাবেও খেলখনৰ মোৰ প্ৰথম অভাৰ আছিল যদিও সেই ইনিংছটোৰ দ্বিতীয়টো অভাৰ আছিল কিন্তু মোৰ প্ৰথম অভাৰ আছিলে খেলখনৰ প্ৰথম অভাৰতে মই এটা এজনক আউট কৰিব পাৰিছিলোঁ অৰ্থাত এটা উইকেট পাইছিলোঁ সেইবাবে মই বহু সুখী আছিলোঁ তাৰপাছতে মই গোটে খেলখনত দুই অভাৰ বল কৰিছিলোঁ দুই অভাৰতে মই পিছৰ অভাৰটোতো আৰু এটা উইকেট ল'লোঁ অৰ্থাত গোটে ইনিংছটোতে মই দুটা উইকেট আৰু অ' অলপ ৰান খাইছিলোঁ কিন্তু ষোল্ল ৰান খাইছিলোঁ কিন্তু তথাপিও ভাল লাগিছিল তাৰপাছতে আমাৰ পাল আহিলে বেট ধৰিবলৈ বেট ধৰিবলৈ মই নামিছিলোঁ ছয় নম্বৰত প্ৰথমতে ঠিকে গৈ আছিলে ঠিকে গৈ আছিলে অ' তাৰমাজতে মই কথা এটা কৈ দিওঁ কিন্তু আমি খেলখন জিকিলোঁ দেই জিকিলোঁ আৰু যেতিয়া আউট হ'ল মোৰ বেটৰ সময় আহিল কিন্তু আমাক জিকিবলৈও বেছি ৰান নালাগিছিল আৰু খেলখন আছিলগৈ শেষৰ চাৰি অভাৰ আছিল আৰু জিকিবলৈও আমাক আচলতে বহু কম ৰান চাৰি অভাৰ অৰ্থাত চৌব্বিছটা বল আৰু আমাক জিকিবলৈ সাতাইছ নে আঠাইছ ৰান কিবা এটা দৰকাৰ হৈছিল আমি প্ৰথমতে গৈ মই অলপ ৰৈ ৰৈ খেলিলোঁ কিন্তু তাৰপাছতে এজন ল'ৰা বল কৰিবলৈ আহিলে ফাষ্ট বলাৰ আছিলে আহিলে বল কৰি প্ৰথম বলটো মই নোৱাৰিলোঁ তেওঁৰ দ্বিতীয় বলটোতে কিন্তু মই তেওঁক এটা ছয় মাৰিছিলোঁ আৰু সেইয়া বহু স্মৃতি এই বাবেই কাৰণ সেই ছয়টো মই আচলতে চিধাকৈ নেখেলোঁ মানে অৰ্থাত ষ্ট্ৰেইট মই মাৰিব নোৱাৰোঁ কিন্তু সেইদিনা মই ষ্ট্ৰেইটকৈ সেই ছয়টো মাৰিছিলোঁ সেইবাবে মই বহুত সুখী আছিলোঁ আৰু সেই খেলখনৰ কাৰণেও বৰ্তমানেও মই বহু ঠাইত সুযোগ পাইছোঁ ক্ৰিকেটৰ বাবে কাৰণ সেইদিনাখন কিছু কিছু ব্যক্তিয়ে আমাৰ সেই খেলখন চাবলৈ আহিছিল আৰু তেওঁলোকে ভাল পাইছিল মোৰ পাৰ্ফৰ্মেঞ্চ কেৱল মোৰ নহয় বাকী সকলো আমাৰ দলটোৰে বা আমাৰ স সন্মুখত থকা ইটো দলৰে হওক বহুকেইজনৰ সেইদিনা যিদৰে খেলিছিল বহু ভাল পাইছিল আৰু সেইবাবে আজিও সুযোগ পাইছোঁ আৰু যিদৰে ক্ৰিকেটে মোক সেই দিনটো দিলে বা আজি এই সুযোগকণ দিছে সেইবাবে মই ক্ৰিকেট বহুত ভাল পাওঁ আৰু হয়তো ক্ৰিকেট ভাল পাওঁ মানে এইটো নহয় যে বাকী খেলসমূহ বেয়া পাওঁ হয় পাওঁ কিন্তু হয়তো কোনোবাখিনিত বাকী খেলসমূহতকৈ মই ক্ৰিকেটটো বহুত বেছিকৈ ভাল পাওঁ আৰু হয়তো সদায় ভাল পাই যাম প্ৰথম প্ৰেম বুলি কয় যে তেনেকুৱা ধৰণেও বুলি ক'ব পাৰি ক্ৰিকেটটো কাৰণ সৰুতেও খেলিছিলোঁ সৰুতে দেউতাৰ লগত চোতালত বা কেতিয়াবা দেউতাই ঘৰৰ ওচৰতে থকা খেল পথাৰখনলৈ লৈ যায় সৰু প্লাষ্টিকৰ বল বেট তাৰপিছত লাহেকৈ কাঠৰ বেট টেনিছ বল তেনেকুৱা ধৰণৰ দেউতাই মোৰ লগত খেলিছিলে দেউ কাৰণ মোৰ প্ৰথম প্ৰেৰণা আছিল ক্রিকেটৰ মোৰ দেউতা বা দে আৰু মোৰ আজি ক্ৰিকেটৰ অনুৰাগীও মোৰ আচলতে দেউতাই হ বাকী সকলোতকৈ মোৰ আচলতে ক্ৰিকেটৰ অনুৰাগী মোৰ দেউতা তেওঁ মোৰ প্ৰেৰণা আছিল আৰু মোৰ তেওঁ অনুৰাগীও হয় সেইবাবে বহু ভাল লাগে দেউতাকো কিছুমান ক্ষেত্ৰত মই তেওঁৰ মুখলৈ এটা হাঁহি বিৰিঙাই আনিব পাৰিছোঁ ক্ৰিকেটৰ বাবে যিটো সৰু হৈ থাকোঁতে তেওঁ মোক সেই হাঁহিকণ দিছিল ক্ৰিকেটৰ তৰফৰ পৰা আৰু আজি মই তেওঁক সেইটো কিছুমান ক্ষেত্ৰত সেই ক্ৰিকেটৰ কাৰণে তেওঁৰ মুখত আজি হাঁহি বিৰিঙাই দিব পাৰিছোঁ সেইবাবে আজি মই বহু সুখী আৰু দেউতা সুখী বাবে হয়তো মই সুখী আৰু ক্ৰিকেট সেইবাবে মই সদায় প্ৰিয় হৈ আছে হয় ৰ'ব সদায়